হেল্ল' যোৱাকালি আমি কেব এখন বুক কৰিছিলোঁ কেবখনৰ ড্ৰাইভাৰজনে মাস্ক পিন্ধা নাছিল আৰু চিট পাতিবিলাকো লেতেৰা হৈ আছিল ইয়াৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব